গ্ৰাম্য অঞ্চলৰ লোকৰ বাবে আইনগত ব্যৱস্থা যথেষ্ট অসুবিধা দেখাই দিয়ে কিয়নো গ্ৰাম্য অঞ্চলৰ অধিক সংখ্যক লোক যিহেতু নিৰক্ষৰ সেয়েহে তেওঁলোকে কোনো কোনো ধৰণৰ অভিজ্ঞতা নাথাকে তেওঁলোকৰ সেইবাবে তেওঁলোকে উকিল পুলিচ ষ্টেশ্যন ক'ৰ্ট আদি চিনি জানি পোৱাতো অসুবিধা হয় তেওঁলোক যিহেতু উকিল সন্থা বা অ' পুলিচ ষ্টেশ্যন ক'ৰ্ট যিহেতু অলপ দূৰত থাকে তেওঁলোক যোৱাটো অসুবিধা হয় তেওঁলোকৰ কিছুমান প্ৰয়োজনীয় কথা থাকিলেও তেওঁলোকে তেওঁলোকক প্ৰকাশ কৰিব নোৱাৰে উচ্চ শিক্ষিত লোকসকলকো সাহস ক'বলৈ সাহস কৰিব নোৱাৰে সেয়েহে গ্ৰাম্য অঞ্চলত আইনগত ব্যৱস্থাই বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে ইয়াত যিহেতু সকলো ধৰণৰ অসুবিধাৰপৰা তেওঁলোক বঞ্চিত হৈ থাকে সেয়েহে তেওঁলোক বিশেষ আৰু জনাত জনাৰ প্ৰয়োজন নাথাকে